পাঁচ লাখ ন হাজাৰ পাঁচশ ছাপন্ন আঠ লাখ ছাপন্ন হাজাৰ তিনি দুই লাখ তেইছ হাজাৰ বাৰ আঠষষ্টি হাজাৰ তিনি তিনি লাখ দুই হাজাৰ দুশ একৈছ দুই লাখ তিনি হাজাৰ চাৰিশ চৌচল্লিছ